এই অঞ্চলৰ বহু লোকেই বহু ধৰণে আধ্যাত্মিক দিশক বুজি নাপায় চালে বেৰে কোবোৱা নিচিনা কথা কিছুমান কয় হয় শাস্ত্ৰ পঢ়িছে শাস্ত্ৰ শুনিছে ভাগৱত পঢ়িছে কিন্তু কি কৈছে তাত একো বুজি নাপায় নামতো বোলে কৰে পাপৰ বুদ্ধি অষ্টাঙ যোগে তাৰ নাহিকে শুদ্ধি নামত বলেৰে পাপ বুদ্ধি ব্যৱস্থা কৰি তেওঁবিলাকে ভাবে যে এই আমাৰ শুদ্ধ আধ্যাত্মিক চিন্তা চৰ্চা কিন্তু ভগৱন্তৰ চৰণত আধ্যাত্মিক চিন্তা চৰ্চা হ'বলৈ হ'লে এক শৰণ এক ঈশ্বৰ এক গুৰু এক নাম তাতকৈ যদি আমাৰ বহুগুৰু বহু সৰণীয়া হ'বলগীয়া হয় তেতিয়াহ'লে আমাৰ আধ্যাত্মিক দিশটো পৰিপক্ক নহয় সেইকাৰণে সকলো লোকেই গুৰুজনে পাশণ্ডমৰ্দনত কীৰ্তনত এষাৰ কথা কৈছে যে সকলো লোকৰ ধৰ্মক এৰি শৰীৰ নামকো হততে ৰৰি সিজনে জীগতি লভিব সুখে সকলো ধাৰ্মিকে নাপায়বে দুখে অতি ধাৰ্মিক মালা ধাৰণ কৰিছে তেখেতসকলে তিলক ধাৰণ কৰিছে কিন্তু তেখেতসকলে এক গুৰু এক ঈশ্বৰ এক নাম এক শৰণ হ'ব পৰা নাই চালে বেৰে কোবাই মানুহক দেখুৱাই বহুখিনি আগবঢ়া সমাজৰ এজন মূল মানুহ বুলি কৈছে কিন্তু তেওঁবিলাকে এজন সাধাৰণ মানুহে সকলো লোকৰ এই আচৰণ ধৰ্ম অন্য দেৱ দেৱী দেৱ এই উপাসান কৰা এজন সাধাৰণ লোকে যেনেকৈ গতি লাভ কৰিব কিন্তু এই মহান ধাৰ্মিক দেখুওৱা সমাজৰ আগশাৰীৰ সকলে কিন্তু সেই গতি লাভ নকৰে বুলি গুৰুজনে এষাৰ পদত উল্লেখ কৰিছে সেইকাৰণে এই অঞ্চলৰ কোনো কথা কাৰো লগত নিমিলে যি বুজি পাইছে সেইজনে এক ঈশ্বৰ চিন্তা কৰিছে আৰু যি বুজি নাই পোৱা সি ঈশ্বৰকো শিৱৰ লগত তুলনা কৰিছে দুৰ্গাৰ লগত তুলনা কৰিছে কালিৰ লগত তুলনা কৰিছে দেওপানীৰ লগত তুলনা কৰিছে না না তৰহৰ কথা চিন্তা কৰিছে আমি এক ঈশ্বৰ এক জ্ঞান এক গুৰু এই আখৰন আমি যেতিয়াই আমি হ'ব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ কোনো কথা থিৰতা নহ'ব সেয়েহে সমাজ ব্যৱস্থাখিনি থিৰে ৰাখিবলৈ বৰ জটিল হৈ পৰিছে বৰ্তমান প্ৰজন্মই হয়তো আধ্যাত্মিক দিশত মনোনিৱেশ কৰি এক গুৰু এক ঈশ্বৰ এক নাম এক শৰণত ব্ৰতি হৈছে সঁচা কিন্তু মানুহক দেখুৱাই হৈছেনে তেখেতসকলে আধ্যাত্মিক দিশত বুজি বাজি হৈছে তাকো খাতাংকৈ কৰাটো টান সেয়েহে আমি সকলো লোকৰ কথা ক'ব নোৱাৰোঁ কাৰণ মানুহ চাই মনটো মানুহ ধানৰ প্ৰতি কণটো মানুহৰ প্ৰতি মনটো এইখিনিতে এটা ক'ব এইখিনি এটা বিচাৰিব সেয়েহে আমি সকলোৰ কথা বাদ দি আমি নিজেই নিজৰ কথাটোহে চিন্তা কৰিব লাগিব সেইকাৰণে বোলে যুগ ধৰ্ম নিৰ্ণয়ত কৰিছে আপোনা কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম এই সত্য যুগত ধ্যান সমাধি টেটাত যজ্ঞৰাধি দাপৰত নানা পূজা কলিত কীৰ্তনৰ বাহিৰে আৰু অন্য দুজা নাই বুলি কৈছে এক ভগৱন্তৰ গুণানুকীৰ্তনৰ বাদে একো নাই ভগৱন্ত যেতিয়া দাপৰ যুগত বৈকুণ্ঠলৈ গুচি গ'ল তেওঁৰ লগতে সকলো গুচি গ'ল মাত্ৰ এটাই বস্তুৱে থৈ গ'ল তেওঁৰ নাম সেই নামকেই সাৰ কৰি এতিয়া আমি সাংসাৰিক জীৱনক মৰ্যদা দি আমি চলিব পৰাটোহে এক ঈশ্বৰসৰণীয়া হ'ব বুলি আমি বিবেচনা কৰোঁ সকলোৱে যাতে এই পৰামৰ্শ আৰু ভগৱন্তৰ গুৰুজনৰ নীতি নিৰ্দেশনা মানি চলিলেই আমাৰ আধ্যাত্মিক আধ্যা আধ্যাত্মিক পথ নিৰ্দেশনাৰ সমৰ্থন আমি বিচাৰিছোঁ